প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ জীৱনটো যথেষ্টখিনি সলনি কৰিছে এই প্ৰযুক্তিবিদ্যাৰ উন্নতি ফলত ভালো হৈছে আৰু বেয়াও হৈছে ভাল গুণসমূহৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলতেই যাতায়ত আৰু যোগাযোগ ব্যৱস্থা যথেষ্টখিনি সুবিধা হৈছে আগতে এঠাইৰপৰা আন ঠাইলৈ যাবলৈ মানুহে বহুত চিন্তা কৰিবলগীয়া হয় কিন্তু যাতায়ত ব্যৱস্থা উন্নতিৰ ফলত আজিকালি এঠাইৰপৰা আনঠাইলৈ যাবলৈ বা দূৰ জেগালৈ যাবলৈয়ো মানুহে ইমান চিন্তা কৰিব নালাগে কাৰণ পৰিবহণৰ ক্ষেত্ৰত ৰেল যোগাযোগ উৰাজাহাজৰ যোগাযোগো আহি পৰিছে

প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলতেই উন্নতিৰ ফলত স্মাৰ্টফোন আহিছে স্মাৰ্টফোনত মানুহে যোগাযোগ কৰিব পাৰে এজন মানুহে আনজনক দূৰত থাকিলেও ফোনযোগে যোগাযোগ কৰিব পাৰে তদুপৰি ভিডিঅ' কল যোগেও এজনে আনজনক চাইয়ো কথা পাতিব পাৰে ইত্যাদি এই প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত কিন্তু যথেষ্টখিনি অপকাৰো হৈছে মানুহৰ জীৱনত কাৰণ আগতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতেই দেখা যায় স্মাৰ্টফোন নাথাকোতে বাহিৰত খেলা ধূলা কৰা দেখা যায় কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে এই স্মাৰ্টফোনতেই বিজি থাকে এই স্মাৰ্টফোনৰ ফলত মানুহে ইজনে আনজনক সময় দিবও নোৱাৰা হৈছে সকলো নিজৰ নিজৰ ফোনতেই ব্যস্ত হৈ থকা দেখা যায় কিন্তু আগতে এই স্মাৰ্টফোন নোলাওঁতেই মানুহে ইজনে আনজনক সময় দিছিল কথা পাতিছিল আড্ডা আড্ডা আড্ডা দিছিল এই আড্ডাত যথেষ্টখিনি ভাল কথাও আলোচনা হৈছিল ইত্যাদি কিন্তু প্ৰযুক্তিবিদ্যাৰ উন্নতি ফলত হয় বেয়াও হৈছে ভালো হৈছে দুইটাই হৈছে ভাল গুণৰ ক্ষেত্ৰত আৰু ক'বলৈ গ'লে আজিকালি হোটেল বা বাছ বা ৰেল উৰাজাহাজৰ টিকট চিকট বুক কৰিবলৈ মোবাইল ফোনৰপৰাই সহজে কৰিব পৰা যায় পে'মেণ্ট বজাৰ চজাৰ কৰাৰ পাছত পে'মেণ্টৰ ক্ষেত্ৰতো কেছ নহ'লেও মবাইল ফোনৰপৰাই পইচা পঠিয়াব পাৰি ইজনে আনজনক ইত্যাদি এয়াই প্ৰযুক্তিবিদ্যাই আমাৰ জীৱনত সলনি কৰিছে